অ অ কওক হয় হয় আপোনাৰ অ হয় হয় অ নহয় মানে আমাৰ কেতিয়াবা কেতিয়াবা হেৰিবিলাক আহে আৰু আৰু মানে পেচেণ্টবিলাক বহুত বেছি থাকেতো তেওঁলোকক কেতিয়াবা দিওঁতে অলপ কমিও যায়গৈ কিন্তু হয় হয় হয় অ অ এইটো কিবা কাৰণত মানে চাগৈ ভুলতে থ'লে নেকি নহ'লে আমাৰ নথকাকৈ নাথাকেই প্ৰায়েই থাকেই মানে আমি পেচেণ্টবিলাকৰ কাৰণে সেইখিনি ৰাখোঁৱেই আৰু ঠিক আছে মই বাৰু আপোনাৰ কাৰণে বাৰু যিমান পা পাৰোঁ চেষ্টা কৰোঁ হয় অ হয়

অ'হ' আপুনি ক'ত আছে বাৰু মানে ইয়াৰ আমাৰ হেৰি ৰূমৰ ওচতে আছে নেকি

হয় হয় হয় হয় মই যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম বাৰু কাৰণ আমি হস্পিটেলততো সেইকাৰণেই আছোঁ আপোনালোকক অকণমান সহায় কৰিবৰ কাৰণে মই আপোনাক যিমান পাৰোঁ মানে সহায় কৰিছোঁ বাৰু বেয়া নেপাব অ অ ঠিক আছে